ঘৰত এখন মই সুন্দৰভাৱে বাগিছা পাতিছোঁ যিহেতু ৰাস্তাৰ দুয়োকাষে মই সুন্দৰ সুন্দৰ ফুল ৰুইছোঁ চিজনত স্থায়ী ফুল ধৰি লওক চিজনতে বুলি নহয় তেনেকুৱা আমাৰ সৰ্বসাধাৰণ ঘৰতে পোৱা গাঁৱতে পোৱা আমাৰ স্থায়ী ফুলবিলাক যেনে তগৰ ফুল খৰিকাজাঁই হাচনাহানা আৰু পাটবাহু তেনেকৈ গোলাপ গোলাপৰ কেইবাবিধো আছে জবা ফুল আছে তেনেকে সুন্দৰভাৱে কম খৰচতে মই খুব কৰিছোঁ মোৰ ধৰি লওক আমাৰ ঘৰতে পোৱা গোবৰ জাবৰ জোথৰবিলাক আনি সুন্দৰভাৱে জেগাবোৰ পকীকৰণো কৰি লৈছোঁ তাৰ ভিতৰত আমি মাটিতো সাৰুৱা কৰি লৈছোঁ তাতে মই ফুলবোৰ ধুনীয়াকৈ ৰুইছোঁ আৰু চিজনে চিজনে যাৰ যিটো ফুল ফুলি থাকে দেখি সঁচাকৈ বহুত সুন্দৰ লাগে মনোমোহা লাগে ঘৰখন আৰু সেই গছ গছনিৰ প্ৰকৃতিৰ পৰাও আমাৰ স্বাস্থ্যৰ উপকাৰী হয় যিহেতু আমি শ্বাস প্ৰশ্বাসত যিটো গেছ আমি নাইট্ৰ'জেন গেছটো এৰি দিওঁ সেই গছে আহৰণ কৰে আৰু গছে যিটো এৰি দিয়ে অক্সিজেন গেছ আমাৰ স্বাস্থ্যৰ পক্ষে ভাল সেই হেতুকে আমি গছ গছনিবোৰ বা ফুলবোৰ লগোৱা হয় সেই অক্সিজেনটো আমি সুন্দৰভাৱে পাই থাকোঁ আৰু তাৰ ফুলৰ পৰা আমি সুন্দৰ পৰিৱেশ পাওঁ আৰু সুন্দৰ পৰিৱেশৰ পৰা সুন্দৰ চিন্তাধাৰা কৰিবলগীয়া কৰিব পাৰি আৰু সেই সুন্দৰ পৰিৱেশৰ পৰা সুন্দৰ ভৱিষ্যতো শিশুবিলাকক গঢ় দিব পাৰি তেনে আমি সেইকাৰণে আমি এখন সুন্দৰ বাগিছা বা সুন্দৰ বাৰী পাতোঁ ফল ফুলৰ পৰা আমি খোৱাৰ উপযোগীবোৰ পাওঁ সেই বাগিচাবোৰে সঁচাকেই সময়ত ইমান মনোমোহা হওঁক দৃশ্যটো দিয়ে আমি পুৱা উঠিয়ে বাগানখনলৈ চাই থাকিলে অতি মনোমোহা লাগে মনটোও যেন গোটেই দিনটো এটা ভাল বাৰ্তা দিয়ে আৰু সেই মন আনন্দৰ হ'ব ভাল বাৰ্তাৰ পৰা আমি দিনটো ভালে কটাব পাৰোঁ ভাল চিন্তাধাৰা কৰিব পাৰোঁ ভাল সুস্থ সবল স্বাস্থ্য আমাৰ থাকে সুন্দৰ চিন্তাধাৰা কৰিব পাৰোঁ তেনেদৰে আমাৰ সময়বোৰ সুন্দৰভাৱে আমি দিনটো কটাবৰ কাৰণে এখন সুন্দৰ বাগিচা আমি খুব খৰচে আমি তৈয়াৰ কৰিব ল ল'ব পাৰোঁ